ধৰ্মীয় প্ৰথা ৰংগোলী বনোৱা সূৰ্য্যক জল অৰ্পণ কৰা কপালত সেন্দুৰ লগোৱা পৱিত্ৰ সূতা পিন্ধা মন্দিৰলৈ পূজা কৰিবলৈ যোৱা দৰগাহলৈ যোৱা ব্ৰত ৰখা আৰু এনেধৰণৰ বহুতো প্ৰথা আমাৰ সংস্কৃতিত বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ গুৰুত্ব যথেষ্ট তেনেধৰণৰ বিভিন্ন অনুস্থানৰ বা নীতি নিয়মসমূহৰ জড়িয়তে ভবা হয় যে কোনো মাংগলীক কাৰ্য্য সাধন হোৱা যায় বা মংগল সাধনৰ কাৰণে তেনেধৰণৰ অনুস্থানসমূহ কৰা যায় বুলি মনতে মানুহে এটা মানে সিদ্ধান্ত লোৱা হয় যে সেই কাৰ্য্যৰ জড়িয়তে এটা মংগলমূলক কাম কৰা হ'ব বা নিজৰ মংগল সাধনৰ বাবে তেনেধৰণৰ কামসমূহ কৰা হয় আমাৰ সংস্কৃতিত তেনেধৰণৰ মংগলসূচক সূতা পিন্ধাই সেই সূতা যিকোনো হোম বা যজ্ঞ বা বিভিন্ন পূজা পাৰ্বণত তেনেধৰণৰ মংগলসূচক সূতা বা পিন্ধা হয় সূৰ্য্যক পুৱা বা তিতা গাৰে যেতিয়া জল অৰ্পণ কৰা হয় তাৰ জড়িয়তেও মংগল প্ৰাৰ্থনা কৰা হয় ইয়াৰ উপৰিও কপালত বিভিন্ন ধৰণৰ হোমৰ বা বিভিন্ন ধৰণৰ হোম যজ্ঞ বিভিন্ন ধৰণৰ পূজা পাৰ্বণৰ যেতিয়া সেন্দুৰ ফোঁট লগোৱা হয় সেই ফোঁটৰ জৰিয়তেও মংগলসাধনা কৰা হয় আৰু কপালত সেন্দুৰ লগোৱাক লৈ মহিলাসকলে বিশেষকৈ স্বামীৰ মংগলসাধনৰ বাবে কাম কৰে বুলিব পাৰি আৰু স্বামীৰ মংগলসাধনৰ বাবে তেওঁলোকে কপালত সেন্দুৰ লগায় মন্দিৰলৈ গৈ পূজা পূজা পাৰ্বণ কৰাৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে আমাৰ সংস্কৃতিত পূজা পাৰ্বণৰ জড়িয়তে বিভিন্ন ধৰণৰ মংগল প্ৰাৰ্থনা কৰা হয় নিজৰ লগতে পৰিয়ালৰ সমাজখনৰ মংগল প্ৰাৰ্থনাৰ বাবে পূজা পাৰ্বণ কৰা হয় মন্দিৰত গৈ পূজা পাৰ্বণ কৰা হয় দৰগাহলৈ যোৱা হয় আৰু কোনো এটা নিৰ্দিষ্ট বাৰত উদাহৰণ স্বৰূপে ক'ব পাৰি যে বৃহস্পতিবাৰে লক্ষীক পূজা কৰি বৃহস্পতিবাৰে ব্ৰত পালন কৰা হয় আৰু এনেধৰণৰ বিভিন্ন প্ৰথা আছে যে কোনো নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ভগৱানক উদেশ্য কৰি পূজা পাৰ্বণ কৰা বা সেই তেওঁৰ নাম বা শ্লোক সেই সময়ত মানে মন্ত্ৰ আদি নিজেই মন্ত্ৰ মতা তেনেধৰণৰ বিভিন্ন নীতি নিয়ম বা প্ৰথা আমাৰ সমাজত যথেষ্ট গুৰুত্বপূৰ্ণ বা আমাৰ সংস্কৃতিৰ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ ৰংগোলী আদি বনোৱাৰ জৰিয়তে বিভিন্ন ধৰণৰ উৎসৱ যেনে দেৱালী বা পোহৰৰ উৎসৱ দীপাৱলী বা এনেধৰণৰ উৎসৱ অনুস্থানবোৰত ৰংগোলী বনোৱাৰ জৰিয়তে মনৰ আনন্দ প্ৰকাশ কৰাৰ লগতেও অপায় অমংগল নাশৰ বাবেও চেষ্টা কৰা হয় এইবোৰৰ গুৰুত্ব অধিক আমাৰ সমাজত